আমাৰ ৰাজ্যত চাহ বাগান আছে তাৰপৰা গোটেই ভাৰতেই উপকৃত হৈছে আমাৰ আমাৰ অসমত এনেকুৱা কিছুমান সম্পদ আছে যেনে নদ নদী পাহাৰ ভৈয়াম সকলোফালৰপৰা মানে সুন্দৰ ব্যৱস্থা নদী ব্ৰহ্মপুত্ৰ তাৰ পিছতে ব্ৰহ্মপুত্ৰ আৰু আমাৰ অসমত বিহু বহাগত বিহু বিহু তিনিটা তাৰে ৰঙালী কঙালী আৰু ভোগালী তিনিটা বিহু উদযাপন কৰা হয় অসমৰ এনেকুৱা কিছুমান বিশেষত্ব আছে জলবায়ু বহুত অইন দেশতকৈ ঠাণ্ডা ইয়াত আহে মানুহে ভাল পায় থাকিব বিচাৰে অন্য ৰাজ্যৰ মানুহেও আহি ভাল পায় আমাৰ অসমৰ বহুতো গায়ক গায়িকা বহুতো উপকৃত হ'ব পৰা বিশেষত্ব আছে মন্দিৰ মঠ মন্দিৰ বহুতো আছে ইয়াৰে ইয়াৰে ইয়াৰ ভিতৰত আমাৰ ক'ব লগা মানে সকলো দেশেই গোটেই ভাৰতেই গোটেই বিশ্বই জনাকৈ আছে কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰ এটি জাগ্ৰত মন্দিৰ ৰজা নৰকাসুৰে বনোৱাইছিল এই মন্দিৰ এতিয়া কামাখ্যা কামাখ্যা ধামৰ কামাখ্যা মাৰ চলি আছে কামাখ্যাত পূজা অৰ্চনা মাৰ কামাখ্যা মাৰ অম্বুবাচী লাগিছে এতিয়া গোটেই বিশ্বৰপৰা মানুহ আহি ইয়াত আহে আহি উপস্থিত হয় হাজাৰ হাজাৰ মানুহ দেখিবলৈ পোৱা যায় সাধু সন্যাসীৰে ভৰি পৰে সেইটো এক বিৰল দৃশ্য আমি দেখিবলৈ পাওঁ আমাৰ দেশৰ এনে কিছুমান বস্তু আছে যি অইন দেশত পাবলৈ নাই আমাৰ ইয়াতেই অকল দেখিবলৈ পোৱা যায় ইয়াত বিহু বুলিলে মানুহৰ তিনি বিহু তিনি বিধ বিহুক লৈ আমাৰ অসমৰ মানুহে সদায়ে বাহিৰত বিহু প্ৰদৰ্শন কৰি বা বিহুক আজি অকল অসমতে ব্যস্ত নাৰখি বাহিৰা ৰাজ্যলৈও বিহু প্ৰদৰ্শন আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে প্ৰদৰ্শন কৰি সুনাম তুলিছে অসম আজি চাৰিওফালৰপৰা জাকত জিলিকা হৈছে ৰাস্তা ঘাট পদূলি সকলো ভাল হৈছে বাহিৰা দেশৰ লগত ফেৰ মাৰিব পৰাকৈ অসম আগ উন্নতিৰ পথত আগুৱাইছে এইটো যেনিবা আজি কিছুমান কিছু বছৰ আগতে এইটো দে নাছিলে এতিয়া অসম বহুত ডেভলপ হৈছে মানে উন্নতিৰ পথত আগুৱাইছে সেইটো কাৰণে আমাৰ আমাৰ জলবায়ু যিটো মানে ইয়াত থাকি যিটো ভাল লাগে বাহিৰৰ মানুহ আহিলে ধৰক বাহিৰৰপৰা মানুহ আহিছে এই বোলে বিহাৰৰ বা কোনোবা অইন ঠাই সিহঁতে ক'ব যে আমাৰ ইয়াত থাকি যিটো ভাল লাগে যিটো আমাৰ জলবায়ু যিটো থাকি শান্তি পায় মানুহে সেইখিনি অইন ক'তো নাপায় যি দেশৰে মানুহ আহে আমি কেতিয়াবা কেতিয়াবা লগ পাওঁ কথা পাতোঁ আমাৰ দেশত আহি তেওঁলোক বহুত ভাল অভিজ্ঞতা সিহঁতে তেওঁলোক বহুত ভাল পায় এইখিনি শুনি আমাৰ মনেও ভাল পায় আমাৰ চাহ চাহ চাহপাতটো গোটেই বিশ্বজুৰিয়ে বিখ্যাত আমাৰ চাহপাতৰ বহুত খেতি অৰ্জন কৰিছে এইটো আৰু সকলেৱে জানে তথাপিও কৈছোঁ আমাৰ চাহপাত চাহপাতৰ যিটো আমাৰ উৎপাদন যিটো অসমত যিটো আছে সেইটো আৰু অইন ক'তো মানে তেনেকৈ নাই আমাৰ অসমত যেনেকৈ আছে বাহিৰৰ ৰাজ্যত বিলাব পৰাকৈ সেইটো অন্য ৰাষ্ট্ৰত থাকিলেও যেনিবা অসমতকৈ কম মই জনামতে সেইখিনিয়ে লৈ আমি গৌৰৱ কৰিব পাৰোঁ ভাৰতৰ ভাৰতৰ অন্য ৰাজ্যত যিবিলাক বস্তু নাপায় যিবিলাক খোৱা খাদ্য সেইখিনি আমাৰ অসমত পায় কাৰো লগত কাৰো তুলনা নহয় কেতিয়াও সেইটো হয় অৱশ্যে কিন্তু আমাৰ অসমে এক সুকীয়া অনুভৱ ইয়াৰ জলপায়ু বহুত শীতল ইয়াত থাকি মানুহৰ শাৰীৰিক বহুত মানে ভাল ফিল হয় অন্য ৰাজ্যত অন্য দেশতকৈ অসমৰ জলবায়ু বহুত ভাল ভাৰতৰ অন্য ৰাজ্যৰ লগত ফেৰ মাৰিব পৰাকৈ আমাৰ চাহ উদ্যোগ আছে সেইখিনি কৰি বহুতো মানুহে উপকৃত হৈছে আৰু আৰু হৈয়ে থাকিব এইটো চাহ উৎপাদন কেতিয়াও বিনষ্ট নহয় এইটো চলিয়ে থাকিব আমাৰ যেনেকুৱা ডিব্ৰুগড় তেল তেল শোধনাগাৰ তিনিচুকীয়া এইবিলাক অসমতেই আছে খনিজ বহুত ধৰণৰ কল কাৰখানা অসমতেই আছে অসমৰপৰা বহুত ব্যৱসায়িক ভিত্তিত বস্তু ৰপ আমদানি ৰপ্তানি হয় অসম বিজনেছৰফালৰপৰাও ইয়াত ঝাৰুও উৎপাদন হয় বহুত বেলেগ বেলেগ ধৰণৰ বস্তু ইয়াত বিজনেছৰফালৰপৰাও উন্নত হয় উন্নত হয় কৰি বিজনেছ কৰিব খুজিলে ইয়াত বহুত ধৰণৰ কাম আছে কৰিব পৰা যায়